মানুহৰ মনোৰঞ্জনৰ বিভিন্ন ধৰণৰ আহিলা থাকে যদিও মই গাঁৱত ডাঙৰ হোৱা নাই তথাপিও সেইবাবে খেতিত কাম কৰা কামৰ বিষয়ে ইমান নাজানিম বা তেওঁলোকে কিদৰে কিন্তু সচৰাচৰ যিটো দেখি আহিছোঁ ঘৰত বা খেতিত কাম কৰাৰ কৰি থাকোঁতে মানুহে বহু ধৰণৰ মনোৰঞ্জন ব্যৱহাৰ কৰে গা দেখা পাইছোঁ বা পঢ়িবলৈ পাইছোঁ যে গাঁৱত যদি খেতিত মানুহে কাম কৰি থাকে তেতিয়াহ'লে বিভিন্ন ধৰণৰ কাৰণ দুখীয়া থাকে মানুহবিলাক সেইকাৰণে বেছিভাগৰে ৰেডিঅ' টিভি এইবোৰ নাথাকে ৰেডিঅ' যদিও ব আজিকালি আজিকালিৰ দিনততো মোবাইলৰ দিনততো সকলো বস্তু একেটা জেগাতে অ সহজলভ্য যেনেকৈ মোবাইলটোতে ৰেডিঅ' থাকে ইউটিউব থাকে নেট থাকিলে ইণ্টাৰনেট থাকিলে গান শুনিব পাৰি আৰু লগতে বিভিন্ন ধৰণৰ নেটফ্লিক্স প্ৰাইম এমাজন প্ৰাইমৰ নিচিনা বিভিন্ন ধৰণৰ যিখিনি অ' টি টি চেনেল আছে সেইখিনি মানে তাতে বিভিন্ন ধৰণৰ চিৰিয়েল বা চিনেমা চাব পাৰি কিন্তু আগৰ দিনৰ যদি কথা কওঁ আগৰ দিনৰ কথা হ'লে আগতে মানুহে নিজৰ মনোৰঞ্জন কিছু লোক সং লোকগীত বা যিখিনি মুখ বাগৰি অহা গীতবোৰ গাই গায়েই তেওঁলোকে নিজৰ মনোৰঞ্জন কৰিছিল আৰু মনোৰঞ্জনটো মানুহৰ কাৰণ মানুহ এটা সামাজিক জীৱ আৰু সেইবাবে সেইবাবে সামাজিক বস্তুটো তেওঁলোকৰ পৰা আঁতৰাই ৰাখিব নোৱাৰি সেইবাবে সংস্কৃতি লগতে নিজৰ ভাষা লগতে আ যিখিনি সামাজিক যিখিনি কাম আৰু লগতে তাৰ বাদেও যিখিনি সৃষ্টি কলাৰ প্ৰতি যিখিনি টান মানুহৰ সেই টানখিনি পূৰাবলৈকে বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ আহিলা ব্যৱহাৰ কৰা হয় দেখা গৈছিলে যে আগৰ দিনৰ মানুহে এটা ৰেডিঅ' লৈ গছৰ তলত বহি থাকে ত' সেই ৰেডিঅ'টো শুনিব কাৰণে বহু লোক আ তাতে জমা হয় তাতে তেওঁলোকে বা বাতৰিবোৰ লগতে যিখিনি আ মনোৰঞ্জনৰ বাবে যিখিনি শ্ব'ছ আহে সেই ৰেডিঅ' চেনেলটোৰ পৰা সেই চেনেলটোৰ পৰা সেই ৰেডিঅ'খিনি সেইখিনিৰ আমেজ লয় আৰু ঘৰত কাম কৰি থাকোঁতে মই নিজকে আজিৰ আজিৰ আজিৰ যু আজিৰ প্ৰজন্মৰ বা আজিৰ অৰ হিচা মানুহ হিচাপে বেছিকে আ বেছিকৈ আ ফোনটোয়েই ব্যৱহাৰ কৰোঁ সচৰাচৰ যিটো দেখিবলৈ পোৱা যায় সৰুতকৈ সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি বুঢ়া মেথা সকলোয়ে আজিকালিৰ দিনত ফোনটোয়ে ব্যৱহাৰ কৰে ঘৰত ঘৰৰ কামৰ বাদেও যিখিনি সময় পায় সেই সময়খিনিতে তেওঁলোকে ব্যৱহাৰ কৰা আহিলাবিধেই হৈছে তেওঁলোকৰ মোবাইল ফোন আৰু এই ফোনটোৰ জৰিয়তে বিভিন্ন ধৰণে নিজকে নিজকে নিজৰ মনোনিৱেশ কৰিব পাৰি নিজৰ মনোৰঞ্জন কৰিব পাৰি আগতে যদিও আ সেই লোকগীত বোৰ প্ৰচলিত মুখ বাগৰা বা তেওঁলোকে গাই গাই তেওঁলোকে কাম কৰি থাকোঁতে গাই থাকে লোকগীতসমূহ বা যিখিনি বনগীতসমূহ সেয়া বা গৰখীয়াই যেতিয়া গৰু ৰাখিবৰ কাৰণে যেতিয়া ব্যৱহাৰ কৰে ব্যৱহাৰ হয় কিছুমান গৰুৰখীয়া গীত সেই গীতবোৰ সেই গীতবোৰৰ বাদেও মানে এনেকুৱা বহুখিনি আজিৰ সচৰাচৰ উপলব্ধ হয় সেই উপলব্ধ বস্তুখিনি আজিকালি মোবাইল ফোনতেই পোৱা যায় মই ঘৰৰ কাম কৰি থাকোঁতে আ বেছিভাগ ইউটিউবটো লগাই থৈ দিওঁ ইউটিউবত এনেকুৱা বহুধৰণৰ গীত আছে যোনখিনি গীতে মোৰ মন জোৰাই নহ'লে প'ডকাষ্ট ধৰণৰ ইউটিউবত প'ডকাষ্টো থাকে সেই প'ডকাষ্টটো লগাই থৈ দিওঁ প'ডকাষ্ট বস্তুটো কেনেকুৱা দুজন মানুহে দুজন বা দুজনতকৈ বেছি মানুহৰ কিছু কথোপকথন খুব বেছি তেওঁলোকৰ নিজৰ পাৰ্চনে নিজৰ নিজৰ কথাৰ বাদেও অন্য বহু যিখিনি সচৰাচৰ হৈ থাকে আমাৰ সমাজত যিখিনি বস্তু হৈ থাকে সেইখিনি সেইটো বিষয়ে কিবা এটা ট'পিক কিবা এটা উলিয়াই লৈ পেলাই সেইটো বিষয়ে তেওঁলোকে কথা পাতে আৰু এই কথা পতাখিনি ৰেকৰ্ড কৰা হয় আৰু ৰেকৰ্ড কৰি এইখিনি ইউটিউবত থাকে আৰু সেই মই সেইবোৰেই ব্যৱহাৰ কৰোঁ